অসমৰ শিল্পকলা বুলি ক'লে প্ৰথমে বাঁহ বেতৰ শিল্পকলা মৃত শিল্পকলা আৰু মুখা শিল্পকলা আছে যদিও আৰু বিভিন্ন ধৰণৰ শিল্পকলা আছে তাৰ ভিতৰত মুখা শিল্পকলা হ'ল এজন মানুহে শিকিলে আৰু তেওঁ পাছত তেওঁ পুত্ৰই শিকিব বিচাৰে তেনেদৰে সেই শিল্পকলাটো আগবাঢ়ি গৈ থাকে ময়ো তেনেদৰে মোৰ ককাৰপৰা শিকিছোঁ মুখা কেনেকৈ বনায় কিদৰে মুখা তৈয়াৰ কৰা হয় কি কি বস্তু লাগে মুখা বনাওঁতে তেনেদৰে ময়ো এনেদৰে আজিকালি মুখা বনালৈ লৈছোঁ আৰু বাঁহৰ জৰিয়তে কাপোৰৰ জৰিয়তে গোবৰৰ জৰিয়তে আগতে দেখি আহিছোঁ তেওঁলোকে তেনেদৰে মুখা বনাইছিল আৰু ময়ো তেনেদৰেই এই মুখা বনাবলৈ চেষ্টা কৰি আহিছোঁ